অঁ কোৱা হয় হয় হয় অঁ পৰহি গৈছিলা ন অঁ তুমি চিম উলিয়াবলৈ হ'লে তোমাৰ আধাৰ কাৰ্ডখন লাগিব আৰু যদি তুমি অফলাইন উলিয়াও বুলি ভাবা তোমাৰ ফটো দুকপি লাগিব আৰু যদি তুমি অনলাইন উলিয়াও বুলি ভাবা লগে লগে চিমটো একটিভ হৈ যায় ৰেট যদি অনলাইন উলিয়াও বুলি ভাবা তুমি মানুহগৰাকী আহিব লাগিব ইয়াত মানে তোমাৰ লগ লাইভ এনেকৈ দেখুওৱা হ'ব তাতে তোমাৰ একটিভ হ'ব পইচাটো বিশেষ আমাৰ চিম উলিয়াই দিয়াৰ কাৰণে আমাক পইচা নালাগে তাৰে তুমি ফাৰ্ষ্ট প্লেনটো যিমান চ্য়ুজ কৰিম বুলি ভাবা সিমান চ্য়ুজ কৰিব পাৰা ইয়াতে প্লেনচবিলাক আছে তুমি জিঅ' উলিয়াবা ন জিঅ' তুমি টু জিৰ' নাইনৰ পৰা ষ্টাৰ্ট কৰি আমাৰ তোমাৰ ধৰা টু নাইনটি নাইনৰ প্লেন দুই জিবি ডেইলি পোৱা তেনেকুৱা প্লেন পাবা বা এক জিবি ডেইলি ওৱান পইণ্ট ফাইভ জিবি ডেইলি যোনটো তুমি ইচ্ছা কৰা তেনেকুৱা প্লেন বা তাতকৈ বেছি হ'লেও তুমি কথা নাই তেনেকৈ তুমি আৰু বিশেষকৈ চিম কাৰ্ডখন উলিয়াই দিয়াৰ পইচা নালাগে আমাক হেৰি সেইটো কাৰণে তোমাৰ ৰিচাৰ্জটোৰ কাৰণে দিলেই হ'ল অঁ অঁ অঁ অঁ পাৰিবা পাৰিবা সেই তাৰ কাৰণেও তুমি সেই চেইম প্ৰছিডিউৰে তুমি মানুহগৰাকী আহিবা লগতে আধাৰ কাৰ্ডখন লৈ আহিবা আৰু আগৰ চিমটো লৈ আহিবা লগত আৰু বিশেষ আৰু বিশেষ নালাগে বাৰু সেই বস্তুকেইটা হ'লেই হয় অঁ ডকুমেণ্টছখিনি একেখিনিয়েই আৰু তুমি পান কাৰ্ডটো লৈ আহিবা যদি তুমি পুৰণা চিমটো নতুন কৰিম বুলি ভাবিছা তেতিয়া পান কাৰ্ডটো লৈ আহিবাচোন বাকী প্ৰচিডিউৰখিনি সেইখিনিয়েই আগতে কোৱাখিনিয়েই মোৰ যদি প্লেন তুমি যি চিলেক্ট কৰা সেইটোমতে ল'লেই হ'ল অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক আছে আহিবা অঁ মই দোকানতে থাকিম ঠিক আছে